মই গুৱাহাটীলৈ যাওঁ তেজপুৰলৈ যাওঁ মোৰ ঘৰৰ মানুহ আছে তাত কৃষ্ণচূড়া বাছখনত যাওঁ তাত বহুত সা সুবিধা আছে ফেনৰ ব্যৱস্থা আছে আৰু মানুহো হেঁচা ঠেলা নহয় অঁ বাছখনৰ ছীটৰ ওপৰতো বস্তু থ'বলৈ জেগা আছে আৰু কিছুমান তেনেকুৱা তাৰমানে বাছত সুবিধা নাই অঁ সেই বাছখনতে যাওঁ মই অহা যোৱা কৰি থাকোঁ আৰু তালৈ অঁ হ'ব